অলপতে মই মিছ'ৰ পৰা এটা ফ্ৰক অৰ্ডাৰ কৰিছিলোঁ কটনৰ বুলি যিহেতু মই গৰমত অলপমান ভাল হ'ব পিন্ধিবলৈ বা কটন কাপোৰ গৰমত অলমান সুবিধাজনক হয় পিন্ধাৰ কাৰণে